হয় নিশ্চয় হয় নিশ্চয় পৰা হ'ব আপুনি গুৱাহাটীৰ কামাখ্যা মন্দিৰ জ্যোতি চিত্ৰবন অ'তো যাব পাৰিব আৰু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে গুৱাহাটীত চিৰিয়াখানা আছে তদুপৰি আপুনি ঐতিহাসিক ক্ষেত্ৰ ৰংঘৰ শিৱসাগৰ জিলাত থকা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আদি চাব পাৰিব আৰু তেজপুৰত অগ্নিগড় আছে তালৈও আপুনি যাব পাৰিব আমাৰ কামাখ্যা মন্দিৰ আছে গুৱাহাটীত আপুনি তালৈও যাব পাৰিব নিশ্চয় পৰা যাব আপুনি কেতিয়া তাৰিখটো জনাই দিব কোন তাৰিখৰ পৰা কোন তাৰিখলৈ আপুনি চাব বিচাৰে আমি এদিনৰ বাবে তেনেকৈ লোৱা নহয় যদি আপুনি এসপ্তাহৰ বাবে কৰে তেতিয়া আমি দহ হাজাৰ টকাত কৰি দিব পৰা হ'ব আপোনাক হয় হয় ঠিক আছে আপোনাক সকলো ডিটেইলছ জনাই দিয়া হ'ব মাত্ৰ আপুনি তাৰিখটো ঠিক কৰি পেলাই আমাক জনালেই হ'ল ধন্যবাদ